কোনে কৈছে চিনি পোৱা নাইচোন কোনে ক'লে বাৰু ভৱেশ ভৱেশ অঁ ভৱেশ হয় হয় হয় কোৱাচোন মইতো আছোঁ বৰ্তমান আছোঁ ঘৰতে আছোঁ এই অলৱেজ জানাই আৰু সেই আহিছোঁহে অলপমান ৰেষ্টে লৈ আছোঁ ঘৰত সেই নহয় হেৰি আৰু অলপ ৰেষ্ট লওঁ কেইদিনমান ঘৰতে আহিছোঁ যেতিয়া কি পিছে কিয় কল কৰলা হয় দাদা নাই অলপমান গুৱাহাটীত গেইছে কিবা কাম আছে কিয় কাক চাব আহিব হ'লে

এই ক'ত ম'ম' চাওমিন আজিকালি ফাষ্ট ফুড খাই এৰিয়ে দিছোঁ মই এই মই ঘৰত আইছোঁহে ৰেষ্ট ল'বা আৰু কৰবালৈ যাব মনে নাই নাই বাৰু যাৱা নাই বহুতদিন মই কিন্তু এই অলৈ তলৈ যাবলৈ মনেই নাযায় দেখোন চাওঁ বাৰু দিয়া হ'ব দিয়া মই চাওঁ দিয়ক জনাম দিয়া মই তোমাক